অঁ অ' খুৰা কি কইচ্ছ' অ' বাকী খবৰে নাই দুহু তুনহাৰ আছোঁ দা আমাৰ দিখিও বিহু আহছি দুহু হাঁ অ' বিহুত এইবাৰ তুনহাৰ দিখি পিঠা চিঠাতো বনোৱাই নহয় প্ৰত্যেক বছৰে তাকেতো হাঁ ময়ো ইতা আমেৰিকাত আছোঁ বহুত বহুত বছৰে হ'ল ইতা মই এটা লাড়ুয়ে বনাবা নাজানু কচোন ক'ত মৰ' মৰা এই এটা কাম কৰিবাচোন কেনেকৈ এই সেই লাড়ু বনোই কেনেকৈ চুঙা পিঠা বনোই এইগ্লাখানৰ অলপমান মোক শিকাই দিবাচোন মই ঘৰত যাম মানে নাই ক্লাছ ল'লে যদিও ল'বা পাৰিবা মুঠতে শিকে দিলে হ'ল পইচা তোমাক মই ডলাৰৰ হিচাপত দিম কোনো প্ৰয়োজন নাই এনাই শিকে দিবা নালাগে মোক কিবা পইচায়ে ল'লা খুৰা হলিও আৰু মানে পইচাটো ল'বা একো নহয় কিন্তু মোক শিকাই দিবাচোন কিন্তু মোক লাড়ুটো কিন্তু ধুমা লাগিব দে কাৰণ আমাৰ আমেৰিকাত দিখি ধুমা লাড়ু বনাব লাগে তাতে তোমাৰ উপৰোত লগা নাৰিকেল নাপায় হয় নেকি অ' দ'য়ে নাযাব আধা ঘণ্টামান ভাজলি অঁ আম মিক্সি আছে অঁ আমাৰ ফালে কিন্তু মিক্সাৰ গ্ৰিণ্ডাৰ আছে তাত কৰিব লাগিবো কৰিলে হয় নেকি দক হ'ব দক তে মইতো এনেও যামেই আপনিতাে কলাকে ক'খিনি চেষ্টা কৰোঁ আৰু বাকী যায় ফেলে বনাম দক যা তে দা দা অঁ দা দা দা হ'ব দা